ওলকবি ফুলকবি বন্ধাকবি ৰঙালাও জাতিলাও বেঙেনা উৰহি পটল কুন্দলী ধুন্দলী জিকা কঁঠাল কঁঠালৰ মুচি বেতগাজ বাঁহগাজ পঁইতা ভাত মাংস ভাত